অঁ নমস্কাৰ বাইদেউ অঁ হেৰি ভালে আছেনে আছোঁ আছোঁ হয় ইমান গৰম চৰম পৰিছে মোৰ মানে আপোনাক এটা আপোনাক দিগদাৰি কৰিছোঁ দেওবাৰে কল কৰি কিবা সুধিবৰ কাৰণেহে এই এই জয়িতা যে তাই মানে মই মানে আমাৰ ঘৰত মানে সকাম এখন আছে গাঁৱত তাইক মই মানে চাৰিদিনৰ কাৰণে লৈ যাব লাগে ক্লাছবোৰ চলি আছে এদিন শনিবাৰটো পৰিব কিন্তু তাইক লৈ যাব পাৰিমনে তাইৰ চুটি এপ্লাই কৰাৰ আগতে আপোনাক শুধি লওঁ বুলি ভাবিছোঁ যেনেকৈ এপ্লাই কৰি আচ্ছা আচ্ছা তেতিয়াহ'লে শুকুৰবাৰে নি তাই ইটো সোমবাৰে গুচি আহিব সোম সোম দেওবাৰে গুচি আহিব সোম মঙলটো নালাগে আৰু তেতিয়াহ'লে তাকে এদিন খতি কৰাই এনেকৈ পাৰিম চাগে ন' তাইক যাব দিগদাৰি ঠিক আছে ঠিক আছে মই এদিন যদি কেনেবাকৈ মিলাব পাৰোঁ তাইক তেনেকৈ কৰি ল'ম নহ'লে অঁ ঠিকে আছে আৰু তাই এনে পঢ়াশুনা ঠিকে কৰি আছে চাগে মই শুধোঁ মাজে মাজে আপোনাৰ কথা বিৰাট ভালকৈ কয় হেৰি সেইটোৱে তাইৰ চুটিটো মানে মই এনে প্ৰচিডিউৰটোতো এইটোৱে চাগে বাইদেউ যে যে মই আপোনাৰ আপোনাক চিঠিখন লিখি দিলেই হ'ব আগতে যেনেকৈ লৈ চাগে নে চেঞ্জ হোৱাতো নাই একো প্ৰচিডিউৰটো ঠিক আছে তেতিয়াহ'লে মই এবাৰ আজি এওঁৰ লগত কথা পাতি চিঠিখন দিলে কি আপোনাক এবাৰ লগো কৰি ল'ম বহুতদিন লগ ধৰা নাই লগ কৰি চিঠিখন মই আপোনাক দি দিম অঁ এদিনৰে ল'ম এদিনতকৈ বেছি নলওঁ আপুনি কোৱাৰ দৰে ঠিক আছে ঠিক আছে বাইদেউ থেংক ইউ আপুনি সেইখিনি কৈ দিয়াৰ বাবে হয় ঠিক আছে থৈছোঁ হয় হয়